কথা কয় হেল্ল' অঁ বাইদেউ কৰবী বাইদেউ নেকি অঁ মই নামফাকে গাঁৱলৈ যাম বুলি ভাবিছোঁ মই গুৱাহাটীৰ পৰা কৈছোঁ অঁ অঁ মই ক'ত নামিব লাগিব বাৰু ছুপাৰত আহিলে অঁ নামৰূপত নামিব লাগিব নহ্ অঁ অঁ তাৰপৰা আপোনাক কেনেকৈ লগ পাম অঁ নামফাকে গাঁৱলৈ যাম বুলি ক'ম নহ্ তাৰপৰা তাত থকা মেলাৰ সুবিধা আছেনে বাৰু অঁ পাম নহ্ আৰু তাতে মানে ওচৰতে থকা মেলাৰ সুবিধা খোৱা বোৱাও সুবিধা আছে তাতে হোটেলচে অঁ আপুনি অলপ সহায় কৰিব মানে মোৰ লগত অলপ জেগাবিলাক মানে হেৰি কৰা নাইনে চিনাকি নহয় যে আপুনি অলপ ঘূৰি দিব পাৰিব নেকি মোৰ লগত অঁ অঁ জেগাবিলাক মানে চাবলৈ ফুৰিবলৈ মানে লগ হ'লে ভাল লাগে নহ'লে অকলে মানে নাজানিমনে জেগাবিলাক যোৱা নাই যে সেইটো কাৰণে আপুনি অলপ মোৰ লগত ঘূৰি দিব জেগাবিলাক দেখাই দিব মানে চিনাকি কৰি দিব অঁ অঁ অঁ আপুনি সহায় কৰিব তেতিয়াহ'লে অঁ থাকিব মই আপোনাক ফোন কৰিম অঁ থকা মেলাৰ সুবিধা সবটো আছেই সেইবিলাক অঁ এনেই জেগাবিলাক কেনেকুৱা বাৰু জেগাবিলাকতো ভালেই চাগে অঁ অঁ জেগাবিলাক ভাল আছে যদি ফুৰি ভালেই লাগিব আপুনি সহায় কৰিলে আৰু ভাল লাগিব অঁ অঁ আপুনি সহায় কৰিব বুলি তেতিয়াহ'লে আৰু মই কাইলৈ যাম বুলি ভাবিছোঁ অঁ কাইলৈ মই অঁ কাইলৈ মই নটা বজাত মানে ইয়াৰ পৰা গুৱাহাটী পৰা ছুপাৰত উঠিম আৰু কেইটা বজাত মানে পাওঁগৈ মই আপোনালৈ ফোন কৰি দিম আৰু আপুনি মানে তাতে ৰখি থাকিব অঁ তাতে আপুনি ৰখি থাকিব আৰু তাতে লগ কৰি পেলাই আপুনি ক'ত থকা মেলা সুবিধাটো কৰি দিব আৰু মানে খোৱা বোৱা ব্যৱস্থাটো কৰি দিব অঁ অঁ অঁ আপুনি সেইটো কৰি দিব আৰু জেগাবিলাক মানে ফুৰা বোলে আপুনি অলপ সহায় কৰি দিব অঁ অঁ অঁ আপুনি আপোনাৰ ঘৰ নহয় নহয় মই যাম মানুহজন যাব আৰু ল'ৰা ছোৱালীকেইটা যাব ফুৰিবলৈ অঁ অঁ অঁ অঁ আমাৰ অঁ আমাৰ মানে পৰিয়ালটো যাম আৰু ফেমেলি যাম আমি ফুৰিবলৈ অঁ অঁ আপুনি সেইটোৱে মানে জেগাডোখৰ জেগা দেখা নাইনে আমি ক'ত নামিব লাগিব কি কৰ কেনেকৈ হেৰি কৰিব লাগিব সেইটো মানে জনা নাই সেইটো কাৰণে আপোনাৰ নম্বৰটো মানে এজন মানে মোৰ লগৰ এজনে দিলে সেইটো কাৰণে মানে মই আপোনাৰ লগত মানে যোগাযোগ কৰিছোঁ আকৌ অঁ অঁ মোৰ লগৰজন মানে গৈছিলে ফুৰিবলৈ সেইটো কাৰণে মানে মই আপোনাৰ লগত যোগাযোগ কৰি মানে যাম বুলি ভাবিছোঁ আৰু অঁ অঁ অঁ আপুনি সহায় কৰি দিব অঁ অঁ ঠিক আছে বাৰু অঁ ঠিক আছে হ'ব বাৰু অঁ অঁ